আমাৰ অঞ্চলত বা আছে পশু চিকিৎসালয় ইয়াৰ কিছু মান আছে আমাৰ প্ৰায় তিনি চাৰি পাঁচ কিলোমিটাৰ মানেই দূৰ হ'ব নেকি

বানপানী হৈ আছে তেনেকৈ যিখিনি ধৰি লওক পশু চিকিৎসালয়ৰ পৰা সা সুবিধা পাব লাগিছিল সেইখিনি আমি পোৱা নাই আৰু এতিয়া ধৰি লওক বৰ্তমান গৰু আমাৰ ইয়াত এতিয়া আমি গৰু ছাগলী পোহো গাহৰি হাঁহ কুকুৰাটো বা থাকে তাৰ ওপৰঞ্চি গৰু

চিকিৎসালয়ত সেই সা সা সুবিধাখিনি পোৱা হেঁতেন আমি ভাল আছিল

তাত আমি ডাক্তৰ পশু চিকিৎসকক আমি তেনেকৈ নেপাওঁ আৰু কেতিয়াবা বন্ধই থাকে সেইকণ সুবিধা হ'লে আমি ভাল হয় আৰু আমি ধৰি লওক যেনেকৈ আমি

সেইকাৰণে আৰু ওচৰে পাজৰে আৰু এখন যদি আমাৰ ওচৰত চিকিৎসালয় হ'ল হেঁতেন ভাল হ'লহেঁতেন এতিয়া গ'লেও কেতিয়াবা বহুত দেৰি খাপ পিটিব লাগে ৰখি থাকিব লাগে চিকিৎসকৰ কাৰণে কেতিয়াবা আহে সপ্তাহত এদিন আহিলে দুদিন নাহে তেনেকুৱা হয় সেইকাৰণে আমাৰ বহুত এইবাৰ এতিয়াতো বৰ্তমান বানপানীত বহুত গৰু ছাগলী মৃত্যুমুখত পৰিলে